হেল্ল' মোৰ নাম ৱাহিদুৰ হাচান মই মানে চহিত এটা মানে এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ মানে পাৰ্চেলটো পেমেণ্টটো হৈ গৈছে এতিয়া মানে পাৰ্চেলটো মোৰ ওচৰত এতিয়ালৈকে আহি পোৱা নাই আৰু মই পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ এটা এক পিচ চিকেন চিকেন বিৰিয়ানী এক পিচ অৰ্ডাৰ কৰিছিলোঁ এতিয়া মানে পাৰ্চেলটো মই পোৱা নাই এতিয়ালৈকে মানে এইবিলাক এপবিলাকে মানে কি ফাল্টামি লগাইছে আৰু এনে পাৰ্চেলটো মানে ডিলিভাৰী হৈ গৈছে পেমেণ্টো হৈ গৈছে তেতিয়াহ'লে পাৰ্চেলটো আহি মানে পোৱা নাই আৰু এতিয়া এতিয়া মানে আৰু আৰু মানে মই পাৰ্চেলল্টো মানে পেমেণ্টটো আগতেই কৰি দিছোঁ এতিয়া তেওঁলোকে মানে পাৰ্চেলটো মানে অহা আহি মানে পোৱাই নাই আৰু পাৰ্চেল পেমেণ্ট আৰু পাৰ্চেলটো চাকচেছ দেখুৱাইছে এতিয়া কি ফাল্টু কোম্পানী আছে আৰু এতিয়া পা পেমেণ্টটো হৈ গৈছে এতিয়ালৈকে মানে আহি মানে পোৱাই নাই তো পেমেণ্টটো আৰু কি হ'ব আৰু পেমেণ্টটো মানে এতিয়ালৈকে ৰিফাণ্ডো হোৱা নাই এতিয়া মানে পেমেণ্টবিলাক হৈ গৈছে মানে ফাল্টামি কৰি আছে আৰু পেমেণ্টবিলাক হৈ গৈছে সেইটো কাৰণত পাৰ্চেল অহা নাই মানে পেমেণ্টটো মানে ৰিটাৰ্ণ্ড পোৱা নাই মানে মানে মই মানে মই এতিয়া মানে মানে তিন মানে ইয়াত চাৰ্ভিচ চেণ্টাৰৰ নম্বৰ আছে মই ক'ল মাৰলোঁ ক'লটো মানে নুঠালে আৰু আৰু এটা নম্বৰ আছিলে মই সেইটোতো ট্ৰাই কৰিলোঁ মানে সেই ক'লটো মানে নুঠালে আৰু এতিয়া এতিয়া মানে এই নম্বৰটো ক'ল মাৰলোঁ টডেল আৰু পেমেণ্টবিলাক সকলো হৈ গৈছে তেনেহ'লে পাৰ্চেলটো আহি মই মানে পোৱাই নাই টকাবিলাকো নাহে নেকি মানে পেমেণ্টটো হৈ গৈছে এতিয়ালৈকে মানে আহি পোৱাই নাই